আজিকালি স্মাৰ্টফোনত ব্যৱহাৰ কৰা এপবোৰ হৈছে হোৱাটছাপ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব গুগল ইয়াৰ ভিতৰত হোৱাটছাপটো মই মাজে মাজে ব্যৱহাৰ কৰোঁ কিন্তু ইউটিউবটো অলপ বেছিকৈয়ে ব্যৱহাৰ কৰোঁ ইউটিউবৰ কিছুমান সুবিধা আছে তাত কিছুমান ৰন্ধন প্ৰণালী আচাৰ বনোৱা আৰু বহুতো মানে নজনা কথা শিকিব পাৰি সুবিধা ভাল কৰি ব্যৱহাৰ কৰিলে ভালেখিনি সুবিধা আছে স্মাৰ্টফোনত বহুত নজনা কথা জানিব পাৰি যেনে কথা এটা উদাহৰণ হিচাপে মোৰ ল'ৰা বেংগলোৰত থাকে তাৰ খবৰ মই সদায় মানে ফোনত দ্ৱাৰাই পাব পাৰোঁ সদায় কথা পাতিব পাৰোঁ ভিডিঅ' কল কৰি তাৰ চাব পাৰোঁ নাতিনী এজনী আছে নাতিনীজনীৰ লগত কথা ক'ব পাৰোঁ স্মাৰ্টফোনৰ সুবিধা বহুত অসুবিধাও কিছুমান আছে ইয়াত ভালদৰে ব্যৱহাৰ কৰিলে ভাল আৰু বেয়া কামত ব্যৱহাৰ কৰিলে বেয়া অসুবিধাবিলাক হৈছে কি কিছুমান অসাধু বা কিছুমান ল'ৰাই ভাল বা ব্যৱহাৰ নকৰে আৰু কিছুমানে বেয়া ব্যৱহাৰ কৰে এই ব্য়ৱ ব্যৱহাৰৰ লগত এই বস্তুটো ভাল বেয়াটো হয় দেখাত ক'ব গ'লে স্মাৰ্টফোনটো ভালে কাম কৰে দুই এজন বেয়াৰ কাৰণে ফোনটো বেয়া হয়